গুৱাহাটী যোৱা দহ পোন্ধৰ বছৰৰ পৰা ক'ব গ'লে বহুত বেছি সলনি হৈছে বহুত ডেভেলপ হৈছে ক'ব গ'লে বহুত ৰাস্তা হৈছে বহুত ব্ৰিজেছ বনাইছে বহুত বি মানে ঘৰ হৈছে বহুত এপাৰ্টমেণ্ট হৈছে আৰু সেইকাৰণে মানে বহুত বেছি ইশ্বুজো ষ্টাৰ্ট হৈছে ক'ব গ'লে এতিয়া মানুহৰ লাইফ ষ্টাইলছবোৰ সলনি হওঁতে বা মানুহে এতিয়া বহুত বেছি সবৰে ভেহিকেল ঘৰতে দুখন তিনিখনকে ভেহিকেল থাকে আৰু সবে নিজে নিজৰ ভেহিকেলটো লৈ ওলায়গৈ আৰু এইটো কাৰণে কি হয় যে ৰাস্তাত খুব বেছি বি জাম লাগে আগতে যেনেকে মানুহবোৰে একেলগে গৈ কেনে বাছত উঠিছিলে এতিয়া সবে নিজৰ এটা অ'লা উবেৰ লৈকেনে গ'লেও সেইটো বহুত বেছি ৰাস্তাত স্পেচ খায় আৰু সেইটো কাৰণে ৰাস্তাবোৰ গুৱাহাটীৰ ক'ব গ'লে ইমান বেছি বহল হোৱা নাই যিমান বেছি গাড়ী আছে আৰু সেইটো কাৰণে পলিউশ্যনৰ বহুত ইশ্বুছ আহি যায় মানুহৰ ডে টু ডে লাইফষ্টাইলত মানে ক'ব গ'লে সেইটো বহুত বেছি ইফেক্ট কৰে মানুহে সময়ত ক'ৰবাত গৈ নাপায়গে ফচি থাকে আৰু এইবোৰ বস্তু ক'ব গ'লে চামহাও এটা গৰমো বেছি আনিছে এতিয়া আগৰ নিছিনা গুৱাহাটীত বতৰটো নাই খুব বেছি গৰম পৰে ঠাণ্ডাৰ দিনো আজিকালি আগত যেনেকে তিনি চাৰিমাহ পাঁচমাহ মান ক ঠাণ্ডা থাকিছিলে আজিকালি খুব বেছি এমাহ এমাহ ডেৰমাহ থাকে তাতকৈ বেছি নাথাকে আৰু বেলেগ সমস্যা ক'ব গ'লে এতিয়া ফ্লাডৰ সমস্যাটো বাৰু গুৱাহাটীত আগৰ পৰাই আছিলে বাট এতিয়া আৰু ক'ব গ'লে বেছিহে বাঢ়িছে ফ্লাডিং যিবোৰ জাগাত আগতে হোৱা নাছিলে আজিকালি সেইবোৰ জাগাতো হোৱা আৰম্ভ কৰিছে আগতে আমাৰ ঘৰৰ ওচৰত তেনেকে ফ্লাডিং ক'তো নাছিলে বেলতলা এৰিয়া কিন্তু এতিয়া ৱাইৰলেছত খুব বেছি ফ্লাড হয় অলপমান পাঁচমিনিটমান বৰষুণ দিলে ৰাস্তা দেখা নাপায় আৰু সেইটো কাৰণে আৰু মানুহৰ সু অসুবিধা হয় নালাৰ যিমান পানী আছে লেতেৰা পানীবোৰ ৰাস্তাত ক'লা ক'লা ওলায় আহে আৰু সেইবোৰ চাফ কৰিলেও নহয়গে আকৌ আগৰ নিচিনাই দুদিন পিছত চেইম আকৌ একেই ঘটনা আহে আৰু যিহেতু বহুত এপাৰ্টমেণ্ট হৈছে এপাৰ্টমেণ্ট হোৱাৰ কাৰণে আজিকালি পানীৰ বহুত বেছি অভাৱ হৈছে খোৱা পানী আজিকালি ক'ব গ'লে ফ্লেটে ইমান বেছি ব'ৰিং কৰে ইমান দ' কৰি থয় যে ওচৰ পাজৰ যিবোৰ মানুহে ন বা টেংকী বহাব বিচাৰে সিহঁতে পানী নাপায়গৈ পানী বহুত দেৰিলৈকে মটৰ চলাই থাকিলেও মানুহৰ পানী টেংকী ভৰ্তি কৰিব নোৱাৰে আৰু সেইটো কাৰণে মানুহে আজিকালি পানী কিনি খাবলগীয়া হৈছে আৰু এইটোৱে এতিয়া মানে ক'ব গ'লে এটা ৰেগুলাৰ কালচাৰ এটা পানী কিনি খোৱা মানুহৰ আৰু সেইটো কাৰণে মানুহে বহুত বেছি সমস্যা ফেচ কৰি আছে